মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত নিয়ম নীতি মানি চলিব লাগে ছোৱালীসকলৰ বাৰ বছৰৰ পিছত ঋতুস্ৰাৱ হয় আৰু ঋতুস্ৰাৱৰ সময়ত তিনিদিন আমি ছোৱালী বোৱাৰী বৃদ্ধ সকলোৱে তিনিদিন পুৰা নিয়ম নীতিৰে আমি মানি চলোঁ তিনিদিনৰ ৰাতি আমি লঘোণ দিওঁ লঘোণ দি চাৰিদিনৰ পিছৰ পৰা আমি ঘৰৰ বাকী কামখিনি কৰোঁ কৰি ছদিনৰ দিনা আমি আকৌ লঘোণ দিওঁ তাৰপিছত সাতদিনৰ দিনা ৰাতিলৈ আমি মূৰ গা ধুই সকলো কাপোৰ কানি তিয়াই ৰাতিলৈ আমি থাপনাত চাকি ধূপ আদি জ্বলাও আৰু পাকঘৰ পাকঘৰলৈয়ো সোমাওঁ তাৰপিছত ঋতুস্ৰাৱৰ আগৰ দিনবিলাক আধুনিক আছিলে আগতে মহিলাসকলে কাপোৰ ব্যৱহাৰ কৰিছিল বৰ্তমান মহিলা বা বোৱাৰী বা ছোৱালীসকলে পেড ব্যৱহাৰ কৰে আৰু ঋতুস্ৰাৱৰ সময়ত আমি সকলো মহিলাসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা আদি কৰি থাকিব লাগে সু স্বাস্থ্যৰ বাবে ঋতুস্ৰাৱৰ সাতদিনলৈকে আমি সকলো নিয়ম নীতিৰে থাকিব লাগে আগৰ দিনৰ ঋতুস্ৰাৱৰ সময়ত মানুহবিলাকে মহিলাসকলে সৰহকৈ নিয়ম নীতি মানিছিল বৰ্তমান মহিলাসকলে অলপ নিয়ম নীতিবিলাক এৰিব এৰি চলাইছে